মোৰ জীৱনৰ আটাইতকৈ পাঠ হ'ল মই যিবিলাক কিছুমান কাম আগতেই হয়তো বহুত বিপদত কিছুমান সন্মুখীন হ'ব লগা হৈছিল এতিয়া সেইবিলাক সকলো কিছুমান বস্তু আৰু সময়ত সকলো বুজি পালোঁ আৰু চিনি পালোঁ শুনি কেনি বিপদত মানুহে আকৌ কিছুমান বিপদত সহায় নাপায় কিন্তু এতিয়াহে গম পালোঁ যে মানুহবিলাকে কেনেকুৱা বিপদত মানুহে কিছুমান মানুহে সহায় কৰিব নোখোজে কিন্তু নিজে নিজে স্বাৱলম্বী হ'ব লাগিব নিজে কিছুমান কাম নিজে কৰিব লাগিব কষ্ট কৰি পেলাই ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ কৰোঁ কি কৰোঁ সেনেকৈ নিজে ভাবি মই নিজে কিছুমান নিজৰ ঘৰৰে কাম কৰি বা গৰু ছাগলী পুহি বা কিবা পুহি সেনেকৈ মই আজি বহুত এই স্বাৱলম্বী হ'ব পাৰিছোঁ